আমাৰ অঞ্চলত দুখনকৈ সপ্তাহিক বজাৰ বহে এখন হ'ল শনিবাৰী শনিবৰীয়া বজাৰ আৰু এখন হ'ল মঙলবৰীয়া বজাৰ শনিবৰীয়া বজাৰখন নাহৰণিত বহে তাত বিভিন্ন ধৰণৰ শাক পাচলি গেলামালৰ বস্তু আৰু কাপোৰ কানি আদি বহুতো ধৰণৰ বস্তু পোৱা যায় তাত তাত বহুতো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে বজাৰ কৰিবলৈ আৰু বেপাৰ আৰু বস্তু বিক্ৰী কৰিবলৈও বহুত ধৰণৰ মানুহ আহে বহুত দূৰ দূৰণিৰ পৰা আহে তাত বস্তুবিলাক যথেষ্ট কম দামতে পোৱা যায় আৰু সেইকাৰণে বহুত মানুহ আহে দূৰ দূৰণিৰ পৰা প্ৰত্যেকটো শনিবাৰে সপ্তাহিক বজাৰখন বহে আৰু মঙলবৰীয়া বজাৰ বহে খোৱাং শেন শেনচোৱা পুখুৰী বুলি কয় সেই ঠাইডোখৰতে শে বজাৰখন বহে প্ৰতি মঙলবাৰে তাৰ কাষতে এখন স্কুলো আছে আৰু সেই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট সুবিধা হয় বজাৰখনৰ পৰা তাতো বহুত ধৰণৰ শাক পাচলি আৰু গেলামালৰ বস্তুৰ লগতে কাপোৰ কানি আদি মণিহাৰীৰ যথেষ্ট বস্তু পোৱা যায় তাত স্কুলৰ ল'ৰা ছোৱালীবিলাকেও সেই শ মঙলবাৰৰ দিনটোত খাদ্য কিবা কিবি বস্তু কিনি খাবও পাৰে তাত কিন্তু ইমানো মানুহ নহয় কাৰণ বজাৰখন অলপ সৰু ইয়াৰ লগতে আমাৰ ওচৰত খোৱাং ঘাট আছে তাত বজাৰ বহে ডেইলি বজাৰ বহে তাত বিভিন্ন ধৰণৰ কাপোৰৰ দোকান আছে লগতে বিভিন্ন ধৰণৰ ফাষ্টফুড সপ্তাহিক বজাৰো আছে তাত কাপোৰ কানিবোৰ যথেষ্ট কম দামতে পোৱা যায় আৰু আমাৰ ইয়াত আছে শ্বপিং মল আছে মৰাণত বিশাল আছে আৰু চিটি চেণ্টাৰ আছে তাতো বিভিন্ন ধৰণৰ বস্তু পোৱা যায় কাঁহী বাতিৰ পৰা আদি কৰি কাপোৰ কানি সকলো ধৰণৰ বস্তু পোৱা যায় আৰু সেই বিশাল মাৰ্কেটসমূহত আমাৰ অঞ্চলৰ বহুতো ল'ৰা ছোৱালী নিবনুৱা ল'ৰা ছোৱালী তাত সংস্থাপিত হৈ থাকিব পাৰিছে তাত বহুতো ল'ৰা লয় ল'ৰা ছোৱালী তাতে কাম কৰি আছে তেনেকৈ তেওঁলোকে নিজৰ যিটো চলিবলগীয়া যিটো পইচা তেনেকেই পাই চলি থাকিব পৰা হৈছে তাৰ লগতে আৰু মৰাণত আছে চিটি চেণ্টাৰ তাত বিভিন্ন ধৰণৰ গ্ৰ'চেৰী বস্তু পোৱা যায় আৰু তাতো বহুত ল'ৰা ছোৱালী সংস্থাপিত হৈ আছে বহুতো নিবনুৱা ল'ৰা ছোৱালী সিমানেই আছে